হয় আগতে মোৰ বিদ্য়ালয়ত পুথিভঁৰাল আছিলে আৰু তাত মই স্কুললৈ গৈ পেলাই মই তাত বহুতো এনেকৈ মানে কিতাপ পঢ়ো আৰু এনেকৈ মই বেছিভাগ সাধু পঢ়ো আৰু বুঢ়ী আই তেনেকৈ আৰু মানে ধৰ এনেকৈ ৰংমন ৰামধেনু ককা আইতা তেনেকুৱা বহুতো সাধু আছে তেনেকৈ বহুত বহুত সাধু থাকে ধৰ নামবিলাক মই এতিয়া অকণমান পাহৰিছোঁ আৰু কিন্তু তেনেকৈ ভাল লাগে আগতে মানে এনেকৈ যাওঁ তাৰপিছত পুথিভঁৰালত যাওঁ তাৰপিছত তাত গৈ পেলাই ধুনীয়া ধুনীয়া বহুত কিতাপ থাকে তাৰ ভিতৰতে মই লৈ পেলাই আৰু সদায় এখন এখন কেতিয়াবা ঘৰলৈ লৈ আহো মই ঘৰত গৈ পঢ়িম বুলি